হয় হয় হয় কওকচোন অঁ হয় আমাৰ ইয়াত মেডিকেলত আমাৰ আমাৰ ইয়াত মেডিকেলত আপুনি এক্সৰে পাব আল্ট্ৰাচাউণ্ড পাব হয় ত' এইবিলাক বস্তু পাব আৰু দৰৱ পাতি গোটেইখিনি সা সুবিধাখিনি পাব বাৰু যিখিনি অঁ এইখিনি গোটেই সা সুবিধাখিনি পাব তাৰপাছত আপোনাৰ এই আমাৰ মেডিকেলৰ ডক্টৰ প্ৰায় দহমান বজাত আহে দহমান বজাৰ পৰা আপুনি চাৰিমান বজালৈ পাব আৰু বাকী নাইটৰ কাৰণে আপোনাৰ ইমাৰ্জেঞ্চি কেছৰ কাৰণে ইমাৰ্জেঞ্চি ডক্টৰ থাকে আমাৰ ইয়াতে সেইখিনি সুবিধা আপোনালোকে পাব ত' সুবিধাটো প্ৰায় আছেই আমাৰ হস্পিটেলত ত' বাকীখিনি আপুনি চিন্তা কৰি হয় হয় হয় হয় সেইটোও আপুনি পাব কেবিনৰ ব্যৱস্থাটো পাব খালি কেবিনৰ বাবে সুকীয়াকৈ আপুনি দুই চাৰি টকা পইচা খৰচ কৰিবলগীয়া হয় সেইটো এটা নূন্যতম কিবা এটা দিব লাগে আপোনাৰ সেইটো বিশেষ নহয় আৰু বিশেষ যেনে প্ৰাইভেট হেৰিয়াৰ দৰে তেনেকুৱা দিব নালাগে এইটোতো কাগজপত্ৰ খৰচ এটা থাকেতো তাতো ত' সেইটো কাৰণে আপুনি কিবা এটা মাচুল দি পিনি সেইটো টিকেটটো ল'বলগীয়া হয় আমাৰ ইয়াতে ওৱান জিৰ' এইট ব্যৱস্থা আছে ওৱান জিৰ' এইট ৰ ব্যৱস্থাও হ'ব ন' ওৱান জিৰ' এইট টো আপোনাৰ আপোনাৰ নাম্বাৰ এটা দিয়া দিয়া আছে আপুনি সেই নাম্বাৰটোত কল কৰিলেই নাম্বাৰটো পালেই মানে সেই নাম্বাৰটোত কল কৰিলে আপুনি পাব ৱান জিৰ' এইট ৰ নাম্বাৰ আজিকালিতো য'ত ত'ত দিয়াই থাকেতো ত' সেই নাম্বাৰত মাৰিলে আপুনি ওৱান জিৰ' এইট পাব ত' তাৰ কাৰণে ওৱান জিৰ' এইট ৰ এইট ৰ কাৰণে আপুনি কোনো মাচুল দিবলগীয়া নহয়

অঁ মেডিকেলত পোৱা যায় কিছু কিছু কিছুসংখ্যক বাহিৰৰ পৰা আনিবলগীয়া হয় কাৰণ এভেইলেবল ষ্টকত নাথাকিলে মানে অলপ দিগদাৰী হৈ যায় সেইটো কাৰণে আপোনালৈ কিছুমান বস্তু মেডিকেলৰ বাহিৰৰ পৰা আনিবলগীয়া হয় যিটো মেডিকেলৰ ভিতৰত থকা হয় সেইটো আমি দি দিওঁ আৰু আৰু বাকী নথকাটোতো পেচেণ্টৰ কাৰণেতো সেইটো নিজেই আনিবই লাগিব সেইটো সেইটো খৰচ এটা আহে বাৰু বাকী আমাৰ ইয়াতে মেডিকেলতে থকা এইখিনি আমি নিজেই দি দিওঁ আৰু আৰু নথকাটোতো আনিবই লাগিব

সেইটো সেইটো কাৰণে সুবিধা আছে সেইটো সুবিধাটো এইটো আয়ুস্মান কাৰ্ডটো বিশেষকৈ এতিয়া আপোনাৰ ধৰি লওক কিবা এইটো বেমাৰ চাই চাই লৈ আছে আপোনাৰ ধৰি লওক এক্সিডেণ্ট এক এক্সিডেণ্ট কেছত সেই বস্তুটো নহয় এক্সুৱেলি এইটো আপোনাৰ নিজে যদি বেমাৰ আজাৰ হয় তাৰ কাৰণে আপুনি সেই ফেচেলিটিটো পাব ত' এক্সিডেণ্ট এক্সিডেণ্টেল ক্ষেত্ৰত সেই বেমাৰটো আপুনি সেইটোও নাপাব কিন্তু যদি আপোনাৰ ঘৰুৱাভাৱে বেমাৰ হৈছে কিবা তেনেহ'লে তাৰ ট্ৰিটমেণ্ট আয়ুস্মান কাৰ্ডত হ'ব আৰু তাৰ উপৰিও আপোনাৰ আজিকালি ৰেচন কাৰ্ড আছে আপুনি ৰেচন কাৰ্ডৰ থ্ৰ'য়েদিও আপুনি বহুত বস্তু ফ্ৰীকৈ পাব পাৰে সেইখিনি সুবিধা কৰি দিয়া হয় আমাৰ ইয়াতে

হয় হয় পোৱা যায় এইটো পাব এতিয়া সেইটোৱে মই গায়নোৰ ডক্তৰজনো গ'ব নাপাম নহয় অঁ অঁ অঁ সেইখিনি সুবিধাখিনি গ্ৰহণ কৰিবলৈকে আহিব নিশ্চয় আপুনি ভাল পাব আমাৰ মেডিকেলত আমি প্ৰায় আমি পেচেণ্টক যে ভাল কৰিবৰ কাৰণেইতো আমি ইয়াত বহি আছোঁ আৰু সেইটো কাৰণে আমি পেচেণ্টৰ সুবিধাখিনিও দিওঁ যাতে পেচেণ্টেও কষ্ট নাপাওক আমাৰ ইয়াতে ঠিক হৈ যওক সেইটো ভাবিয়ে আমি ট্ৰিটমেণ্টো ভালকৈ দিওঁ যিখিনি দিবলগীয়া হয় আমি সেইখিনি দিওঁ ৰিপ্ৰেজেণ্টেটিভ তেখেতলোক তেখেতলোকৰ কাৰণে আহাৰ গ্ৰহণৰ কাৰণে পেচেণ্টৰ লগত এজনে পাৰিব বাকী সৰহকৈ হ'লে নোৱাৰিব যিজন পেচেণ্টৰ লগত থাকে তেখেতে পা পাব খোৱা বোৱা ব্যৱস্থাটো লগতে বাকী অঁ হ'লে নাপাব সেইটো বেলেগকৈ দুজন তিনিজন মানুহ গ'লে মানে আপুনি বাহিৰৰ পৰা আনিব লাগিব অঁ বেডিঙৰ ব্যৱস্থাটো আছে আমাৰ গোটেইখিনি সেইখিনি পাব ফেচেলিটি আহিব আপুনি ভাল পাব অঁ ঠিক আছে ঠিকে হ'ল আহিব ঠিক আছে